আমাৰ মহিলাসকলৰ মাহেকত যিটো ঋতুস্ৰাৱ হয় সেই ঋতুস্ৰাৱটোত আমি বহুত কথা মানি চলিব লাগে আমি বজাই বস্তু দাঙিব নালাগে আমি ইটো সিটো চুব নালাগে আমি বহি থাকিব লাগে বা শুই থাকিব লাগে আমাৰ যিখন গোঁসাই থাপনা আছে আমি গোঁসাই থাপনালৈ যাব নালাগে আমাৰ ঋতুস্ৰাৱৰ সেই নিয়মখিনি মানি থাকিলে বহুত ভাল আমি আমি মানি চলোঁ আৰু মানি চলিব লাগে সকলোৱে চলেও তেনেকৈ আমি মাহিলি যিটো ঋতুস্ৰাৱ হওঁতে তাৰ পাছত আমি একো কাম বন ক নকৰি কৰিব নালাগে মহিলাসকলে একো কৰিব নালাগে সেইখিনি নিয়ম চলি থাকিব লাগে পৰিষ্কাৰকৈ থাকিব লাগে ঋতুস্ৰাৱ হোৱাকেইদিন আমি পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থাকিব লাগে লেতেৰাকৈ থাকিব নালাগে সেইকাৰণে খোৱা বোৱাতো অকণ চকু দিব লাগে আৰু আমাৰ ঋতুস্ৰাৱ হওঁতে আমাৰ যিটো পেড লোৱা হয় সেই বস্তুটো আমি কিনা যিটো কিনা সেইটো ল'ব লাগে আৰু কাপোৰটো ল'লে অলপ ভাল নহয় সেই বস্তুটোৰ পৰা মানে কাপোৰটো ল'লে অজিকালি কাপোৰটো ল'বই নেলাগে আজিকালি পেড কিনিবলৈ পায় ফাৰ্মাচিতো পায় সেই বস্তুটো ল'ব লাগে আমি পৰিষ্ যিমান পৰিষ্কাৰ হৈ থাকিব পাৰোঁ ঋতুস্ৰাৱৰ সময়ত আমাৰ কাৰণে সিমানেই ভাল সেই পৰিষ্কাৰ পৰিচ্ছন্নতাটো সকলোৱে মানি চলিব লাগে মানি চলিব লাগে ঘৰুৱা সি কিছুমান কাম বন কৰিব নেলাগে ডাঙৰ বজাই বস্তু দাঙিব নালাগে ডাঙৰ বস্তু বজাই দাঙিলেও বেয়া কাৰণ আমাৰ নাড়ীটো কোমল হৈ থাকে মহিলাসকলৰ সেই সময়ত সেইকাৰণে আমি মানে সাৱধানে থাকিব লাগে যিটো মাহিলী যিটো ঋতুস্ৰাৱ হয় সেইকাৰণে আমাৰ মাহে আমি মাইকী মানুহখিনি ঋতুস্ৰাৱ হোৱাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সাৱধান হৈ থাকিব লাগে আৰু মানি চলিব লাগে